ইয়াত মোক সোধা হৈছে যে মই আৰ্ট প্ৰদৰ্শনী আৰু এক্সপ'লৈ গৈ পাইছোঁ নে নাই আচলতে মই ক'ব বিচাৰোঁ যে মোৰ ঘৰ যিহেতু গুৱাহাটীত গুৱাহাটীৰ লখৰাত গতিকে লখৰাৰ ওচৰতে মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত এটা ডাঙৰ বাণিজ্য মেলালৈ মই গৈছিলোঁ তাত বিভিন্ন ধৰণৰ প্ৰদৰ্শনী কৰা হৈছিলে তাত আমি দেখিবলৈ পাইছিলোঁ বিভিন্ন জেগাৰপৰা বিভিন্ন প্ৰদৰ্শনী দোকান দিয়া হৈছিলে তাত বিভিন্ন খাদ্যবস্তু পোছাক তথা জোতা চেণ্ডেল লগতে আৰু সাজ সজ্জাৰ বহুতো প্ৰদৰ্শনী হৈছিলে তাত ডাঙৰ ডাঙৰ ফটোবোৰ সজ্জিত কৰি ৰখা হৈছিলে সোণালী ৰঙৰ আলোকসজ্জাই ৰাতিৰ বাবে বাটছাই থকাৰ ইংগিত দিছিলে ভিতৰলৈ সোমোৱাৰ লগে লগে চকুত পৰিল কেন্দ্ৰীয় মঞ্চটোৰ ওচৰৰ অসমীয়া ঐতিহ্যমণ্ডিত বাদ্যযন্ত্ৰৰ মধুৰ সুৰেৰে বতাহ এটা সাঁচি দিয়া হৈছিলে মানুহৰ জুম পৰিয়ালৰ বন্ধু বান্ধৱীৰ সৈতে তাত এটা ধুনীয়া সময় কটোৱাবও পাৰি তাত বিভিন্ন ধৰণৰ মেলাত সাজসজ্জা লগতে সাজ পোছাক আহিছিলে য'ত আমাৰ অসমৰ বাহিৰেও আৰু বিভিন্ন দেশে প্ৰদৰ্শনী দেখুৱাইছিলে তাত এৰী মুগা পাত ৰঙীন মেখেলা চাদৰ গামোচা এইবোৰ শিল্পীসকলে নিজে হাতেৰেই তাঁতশালত বৈ তাত প্ৰদৰ্শনীলৈ লৈ আহিছিলে যিহেতু কাঁহ পিতলৰ বাচন আমাৰ অসমৰ বিখ্যাত শিল্পীসকলে বনায় তাতে তেওঁলোকৰ সেয়া প্ৰদৰ্শনীও কৰিছিলে আৰু লগতে বাঁহ বেতৰ যিবোৰ হাতেৰে বনোৱা জাপি খৰাহী তাৰ পিছতে টেবুল লেম্প আদি এইবোৰ অপূৰ্ব সম্প্ৰদায় প্ৰাকৃতিক শিল্পকলাৰে জড়িত যিবোৰ গঢ়া হয় বাঁহ বেতৰ জৰিয়তে সেইবোৰো প্ৰদৰ্শনী কৰা হৈছিলে আৰু লগতে তাতে মই দেখিবলৈ পাইছিলোঁ বিভিন্ন ধৰণৰ খাদ্যৰ সম্ভাৰো প্ৰদৰ্শনী কৰিছিলে যেনেকৈ ধৰক আমাৰ অসমৰ আখৈ চিৰা পিঠা বিভিন্ন প্ৰকাৰৰ মচলা খাদ্য সামগ্ৰীৰ ষ্টাইল সংস্কৃতিৰ সোৱাদ উপভোগ কৰাৰ সুযোগ দিছিলে লগতে জনাব পায় সুখী হৈছোঁ যে তাত হস্তশিল্প আৰু কাজ হাতেৰে বোৱা কাপোৰ আৰু জটিল কামেৰে সজা শাল টেবুল ক্লথ আদিয়ে অসমীয়া মহিলাৰ যিবোৰ শিল্পৰ প্ৰতিভা পৰিচয় দিছিল য'ত আমি হাট বজাৰত বস্তুবোৰ বিচাৰি নাপাওঁ সেই বহুতখিনি বস্তুৱে আচলতে এনেকুৱা ধৰণৰ ডাঙৰ বাণিজ্যিক মেলাত আহে আৰু সকলো দৰ্শকে চাই বা কিনি ভাল পায় লগতে ইয়াৰপৰা মহিলাসকলেও কিছু প্ৰকাৰৰ ইনকাম হয় তাত আকৌ এটা বস্তু দেখাব পা দেখা পাইছিলোঁ মই যিটো হৈছে আপোনাৰ বাহিৰৰ দেশৰ যিটো আলোকসজ্জা মানে ধৰক সাজ পোছাক বা আপোনাৰ ট্ৰেডিশনেল যিবোৰ জোতা চেণ্ডেল বা এইবিলাক এইবিলাকৰো আপোনাৰ যথেষ্ট প্ৰদৰ্শনী কৰা হৈছিলে যিহেতু এক্সপ'লৈ গ'লে আচলতে বহুখিনি বস্তুৰো অভিজ্ঞতা কৰিব পাৰি তাত বিভিন্ন ধৰণৰ খাদ্য সম্ভাৰো দিয়ে বেলেগ বেলেগ দেশৰ খাদ্য লগতে আৰু বহুতো যেনে ধৰক আমাৰ কিছুমান বস্তু গুৱাহাটীত খুব মূল্যবান যেনেকৈ ধৰক আমাৰ চাদৰ মেখেলাৰ বিভিন্ন হস্তশিল্পৰ বস্তুবোৰ তাত পোৱা যায় গতিকে মই আৰু এটা কথা ইয়াত জনাব বিচাৰোঁ যে যিহেতু আমি যেতিয়া বাণিজ্য মেলালৈ গৈছিলোঁ তাত আমি তাৰ ওচৰতে মোৰ পৰিয়ালৰ সৈতে মই মোৰ ল'ৰা মোৰ ভাইটি ভণ্টি আৰু বাইদেউসকলৰ লগত গৈছিলোঁ তাতে ধৰক ওচৰতে বাৰ্গাৰ কিং আছিলে তাত ধুনীয়া ধৰণৰ প্ৰদৰ্শনে বাৰ্গাৰ কিঙত একেবাৰে কেক বা বাৰ্গাৰটো ইমান ধুনীয়াকৈ আপোনাৰ সজাই দিয়া হৈছিলে গতিকে এইবোৰ এটা কলা যদিও আমি বস্তুবোৰ আচলতে ভালদৰে চালে হয়তো গম পম সকলো বস্তুতে এটা কলা জড়িত হৈ থাকে আৰু এই এক্সপত আচলতে প্ৰত্যেক বছৰে পাতে অসমত যিহেতু সেইটো এটা ডাঙৰ বাণিজ্য মেলা সেই বাণিজ্য মেলাত মই চবতকৈ বেছি ভাল পোৱা বস্তুটোৱে হৈছে আপোনাৰ হস্তশিল্প যিহেতু হাতেদি বোৱা হাতেদি হাতেৰে কাম কৰা বহুত বস্তু তাত দেখিবলৈ পোৱা যায় আৰু লগতে যিবোৰ আমাৰ এৰী মুগাৰে বনোৱা হয় এইবোৰ কাপোৰো বা বস্ত্ৰও পোৱা যায় গতিকে ইয়ালৈ গৈ মই বহুত ভাল পাইছোঁ আগন্তুক দিনলৈও যেতিয়ালৈকে বাণিজ্য মেলা পাতি থাকিব তেতিয়ালৈকে গৈ থাকিম ধন্যবাদ